অ হেল্ল' সন্দিকৈদা

ইৰিগেশ্যন হয়

অ আৰু

সেই পঞ্চাশ বিঘা মাটিৰ কাৰণে এটা বহাই দিয়ে এনেকুৱাই লাগিছিলে আমাক আৰু সেইবিলাক আমাক আমি সেইবিলাক মানে বিচাৰিব লাগিব ডিপাৰ্টমেণ্টৰ পৰা আৰু হয় হয়

হয়

ঠিকে কথা আৰু সেইটো কৈ থাকিলে নহ'বতো বছৰেকত দুটা খেতি আমাকতো কৰিম কেনেকৈ